অ' অ' এ গোলাঘাটৰ আমাৰ পেলেচ ৰেষ্টুৰেণ্ট হয়নে হয় হয় ন অ' এ মই আপোনালোকৰ নিয়মীয়া গ্ৰাহক অ' মই মোৰ হেমন্ত ৰাজখোৱা অ' অ' পাইছে ন এ হৰি মই আপোনালোকৰ তালৈ আজি পিজ্জা এটা মানে হোম ডেলিভাৰী বিচাৰিছিলো অ' অ' এ তাতে মানে মই অথনি ক ক'বলৈ পাহৰি গ'লো মানে চাটনি টাতনি কি ক'ত আছে ট'পিং চ'চ বা চাটনি জোল মানে অলপ অলপ পঠাই দিবচোন অথনি মই ক'বলৈ পাহৰিলো অ' অ' অ' অ' অ' অ' মানে অতিৰিক্তকৈ দিব আৰু ট'পিং দিব বা চ'চ বা চাটনি এনে এনে অলপ মানে বস্তু বঢ়াই দিব মানে মই অ অৰ্ডাৰ কৰোঁতে মানে সেইকেইটা ক'বলৈ পাহৰিলো আচ্ছা আচ্ছা পঠাব ন আ ঠিক আছে হেৰি মোৰ এতিয়া বিলতো কিমান দিবগৈ লাগিব অ ' অ' মই দি পঠাম বাৰু

না না ল'ৰাজনে ঠিকে আছে ল'ৰাজনে সময়ত কিমান সময়ত পাবহি বাৰু চাগে দুটাৰ পা ডেৰটাৰ ভিতৰত ন অ' অ' মোৰ ঘৰ এ আপোনাৰ বেটিয়নী হয় সময়ত দিয়ে থাকে ল'ৰাজনে চিনি পাই বাৰু খালী মই তেখেতক এইকেইটা কথা ক'বলৈ পাহৰি থাকিলো আৰু ফোনটো লগাব পৰা নাই ফোনটো লগা নাই আকৌ তেখেতেলৈ অ' অ' কিমানত দিব আ মানে ডেৰটা বা দুটা ভিতৰত ঠিক আছে হ'ব মানে অ' অ' মই দি পঠাম দি পঠাম মই স সদায় দিয়ে পাঠাওঁ বাৰু এদিনো মিছ কৰা নাই বাৰু হে ঘৰত অসুবিধা আকৌ সেইকাৰণে হোটেলৰ পাই আৰু আপোনালোকৰ তাৰ পাই খাই থকা হয়

অ' অ' অ' নাই ইয়াত ৰাস্তা পদুলি ভাল চিন্তা কৰিব নালাগে না সেইজনে জানে চিনি পাই খালী অতিৰিক্তকৈ দিব আৰু বস্তুকেইটা নহ'লে মই এইজনে আকৌ মানে পাহৰি থাকিব মই যিকেইটা অৰ্ডাৰ দিছিলো সেইকেইটা আকৌ দি পঠিয়াব পাৰে লৈ আহিব পাৰে মানে খালী আপুনি ক'বলৈ নাপাহৰিব অ' অ' অ' না না চিন্তা নকৰো বাৰু মানে চ'চৰ চাটনিটো হ'লে অলপ খাই ভাল লাগে তাৰমানে

অ' অ' অ' অ' অ' আহিয়ে থাকে বাৰু তেখেত অ' অ' বুজিছো বুজিছো অ' না না আপোনালোকৰ ৰেষ্টুৰেণ্টৰ নাম আছে বাৰু টাইমতো টাইম আৰু হোম ডেলিভাৰীত আপোনালোকৰ মানে হেৰিতো নাথাকে মানে প্ৰ'ব্লেম পোৱা নাই বাৰু আজিলৈকে বুজিছো বুজিছো অ' অ' অ' অ' সেয়ে আৰু বেছি আৰু বেয়াওনো কিনো ক'ম আৰু খালী চ'চ আৰু চাটনিতো মানে যোগ যোগ কৰি দিব

অ' অ' অ' নহ'লে খাই অলপ হেৰি লাগে আজি অলপ বেলেগকৈ খাই চাওঁচোন বাৰু বুলো সেইকাৰণে ভাবিলো পিজ্জা অ' পিজ্জা এটা দিব বেছি হৈছে হ'ব দিয়ক ঠিক আছে অ' অ'